হেল্ল' মই অকমান ভিতৰুৱা মানে অলপ বহুত ভিতৰত তেনেকুৱা গাঁও এখনৰ পৰা কৈছোঁ মই মহিলাৰ মোৰ মানে ঘৰ অৱস্থাটো মানে ঘৰখনত ইমান ভাল অৱস্থা নহয় যিটো অৱস্থাত মই থাকিব নোৱাৰিছোঁ তেনেকে বৃদ্ধাসকলক থকাৰ কিবা সুবিধা আছে নেকি বাৰু ও ও মই তাকে থাকিব বিচাৰিছোঁ আৰু তেনেকে সুবিধাসমূহ দিয়া হয়নে হয় অঁ তেনেকৈ কিবা ফৰ্ম চৰ্ম বৃদ্ধ পেঞ্চন তেনেকে পোৱা নাই সেইখিনি সুবিধা কৰি দিব নেকি অনুগ্ৰহ কৰি পাঁচবুক আছে কৰিছিলোঁ বহুবাৰ যোগাযোগ কৰিছিলোঁ কিন্তু একোতো পোৱা নাই অঁ

অঁ আশ্ৰমৰ লগত কথা পাতিবচোন মোক ইয়াৰ অকমান উপকাৰ কৰি দিবা যাতে বাকী থকা দিনকেইটাত মই ভালদৰে থাকিব বিচাৰোঁ আৰু চৰকাৰৰ সুবিধা যদি কিবা দিছে আজি পেঞ্চনেই হওক সেইখিনি সুবিধাও যাতে কৰি দিয়ে মই হৈছোঁ হৈছোঁ দিয়া হৈছে দিয়া হৈছে অঁ ধন্যবাদ ধন্যবাদ ধন্যবাদ ঠিক আছে বহুত বহুত ধন্যবাদ লগ পাম মই আপুনি মোক সহায় কৰি দিব কৰাৰ বাবে বহুত ধন্যবাদ